হয় কোৱা অঁ অঁ অঁ কোৱা কোৱা অঁ অঁ এই উপন্যাসখন আচলতে নিশ্চয়তে মই যিহেতু মাজুলীখন জনজাতীয় সমাজৰ লগত জড়িত সত্ৰ সংস্কৃতি যদিও ই এক সংস্কৃতিৰ তথাপিও তাত জনজাতীয় সমাজখন জড়িত হৈ আছে জনজাতীয় লোকবিলাকৰ তাত যথেষ্ট অৱদান জনজাতীয় লোকসকলো সংস্কাৰমুখী এটা যাত্ৰালৈ গতি কৰিছে সত্ৰবিলাকৰ প্ৰভাৱতে এনেকুৱা নহয় যে সত্ৰবিলাকে জনজাতীয় ঐতিহ্যত আঘাত সানিছে বৰঞ্চ সত্ৰবিলাকে জনজাতীয় লোকসকলক সংস্কাৰিত কৰিছে সেই বস্তুটো আমি প্ৰতক্ষভাৱে দেখি আছোঁ আৰু সেইবাবেই মই লক্ষ্য কৰিছোঁ যে অন্য ঠাইতকৈ মাজুলীৰ মানুহবোৰ শান্ত আৰু জনজাতীয় লোকসকলৰ মাজত থকা কিছু আচাৰ নীতি যিবিলাক বস্তু মুকলিকৈ চলিব নালাগে সেইবিলাক সত্ৰসমূহৰ সম্পৰ্কত থকা জনজাতীয়সকলে নচলায় সেইটো এটা খুব ভাল কথা কিন্তু জনজাতীয়সকলৰ লগত সত্ৰৰ কিছু ক্ষেত্ৰত অকণমান মতৰ বিল বিদ্যুৎ থাকে সেইটো পৰম্পৰাগত কাৰণতে থাকে চাগে কিন্তু সেই পৰম্পৰাগত দুই এটা কাৰণ যদি বাদ দিয়ে জনজাতীয়সকলৰ লগত আমাৰ সাধাৰণ মানুহবিলাকৰ বা সত্ৰসকলৰ সত্ৰীয়াসকলৰ সম্পৰ্ক ভাল হ'ব বা সত্ৰ সংস্কৃতি উত্তৰণৰ ক্ষেত্ৰত ভাল হ'ব সেই কথাটো মই লক্ষ্য কৰিছোঁ আৰু দেখিছোঁ কিছু এৰা ধৰা কৰিব লাগিব ৰক্ষণশীলতাক তেতিয়া সংস্কৃতিটো উত্তৰণ হ'ব আৰু সংস্কৃতিৰ মূল কথাটোৱে সেইটো যে ৰূপান্তৰ থাকিব লাগিব তেতিয়াহে সংস্কৃতিটো ভাল হ'ব আৰু সেই বস্তুবোৰ মই অনুভৱ কৰোঁ নিজে আৰু মই ভাবোঁ মাজুলীক তেনেকুৱা এটা বিপ্লৱৰ প্ৰয়োজনো আছে সেই বিপ্লৱৰ প্ৰয়োজন বিপ্লৱ আনিবৰ কাৰণে কোনোবাই নেতৃত্ব দিব লাগিব আৰু নেতৃত্ব দিয়াৰ প্ৰয়োজন অনুভৱ কৰি বা সেই পৰিৱৰ্তনটো পৰিৱৰ্তন অনুভৱ কৰিছোঁ সেইকাৰণে উপন্যাসখন তেনেধৰণে ৰচনা কৰিছোঁ হ'ল

সেই কথাটো বেলেগ বহু ব্যক্তিয়ে ক'ব বিচাৰে যে কেৱল অস্পৃশ্যতা বা সেই সত্ৰৰ ৰক্ষণশীলতাৰ কাৰণে মানুহবিলাক ধৰ্মান্তৰিত হৈছে এইটো একদম সম্পূৰ্ণৰূপে ভুল নেৰেটিভ কিয়নো ৰক্ষণশীলতা সত্ৰৰ ভিতৰত আছে তাৰ বাবে জনজাতিৰ লোকসকলে মনত বেয়া পাই সত্ৰৰ পৰা আঁতৰি থাকি তেওঁলোকৰ নিজস্ব পৰম্পৰা থাকিব পাৰে নহয় কোনেওটো বাধা দিয়া নাই সত্ৰৰ পৰা আঁতৰিছে বেলেগটো বহুত পৰম্পৰা আছে কিন্তু তেওঁলোকেতো নিজস্ব যিটো চন্দ্ৰ সূৰ্যক পূজা কৰা সেই পৰম্পৰাটোত থাকিলেও যথেষ্ট কোনেওটো জোৰ জবৰদস্তি সত্ৰ পৰম্পৰাত থাকিব লাগিব বুলি তেওঁলোকক নকয় আৰু তেওঁলোকৰ সত্ৰীয়া পৰম্পৰাৰ প্ৰতি যদি ক্ষুভিত হৈছে সত্ৰীয়া পৰম্পৰাৰ পৰা আঁতৰি থাকিলেই হৈ যায় কিন্তু সেইটো আচল কথাটো নহয় এইটো কেৱল মাত্ৰ আমাৰ এটা বেলেগ ব্যৱস্থাক দুখিবলৈ কৰা এটা কাইডাহে ইয়াৰ আচল কথাটো হ'ল জনজাতিসকলে নিজেই আচলতে সেইটো মাজে মাজে ভোগী তেওঁলোকেহে ভুল পথ লয় মূল কথাটো ইয়াত আৰু এটা আছে যে আৰ্থিক দূৰৱস্থাৰ কাৰণে খ্ৰীষ্টান মিছনেৰীয়ে এইটো সুবিধা লয় ঠিক আছে ধন্যবাদ